হেল্ল' দাদা অ' দাদা এই আপোনাৰ ঘৰ মৰিগাঁৱত ন অ' হয় মই আপোনাৰ মানে এই পৰ্যতনৰ কাৰণে এটা ফোন কৰিছিলোঁ আপোনাৰ মোৰ মানে অলপমান মৰিগাঁও জিলাৰ মানে বিভিন্ন জিলাৰ পৰ্যতন ক্ষেত্ৰ আছে সেইবিলাক চাব যাব বিচাৰিছিলোঁ অ' গতিকে মোক অ' গতিকে মোক মানে মৰিগাঁও আপোনাৰ পৰ্যতন ক্ষেত্ৰখিনি কোনখিনি ক'ত ক'ত যাব পাৰি সেইটো আৰু যাতায়তৰ ব্যৱস্থা কি কি আছে সেইখিনি মোক এবাৰ

আৰু থকা থকা থকা ব্যৱস্থাটো কিবা হয় অ'

হয় হয় হয় হয় মই আপোনাৰ এই অহা সপ্তাহত গৈ আছোঁ আৰু আপোনাৰ এই এই অহা সপ্তাহত আপোনাৰ মই ডেটটো আপোনাক মই কাইলৈ ইন কনফাৰ্ম কৰি দিম বাৰু আৰু ঠিক আছে দিয়ক হ'ব মই জনাই দিম বাৰু আৰু বাকী মোক আপুনি এনেই খৰচ কিমান মান হ'ব বাৰু এই দুদিনৰ কাৰণে এনে কওকচোন দহ বাৰ দহ বাৰমান হ'ব ন বুজিছোঁ বুজিছোঁ বাইদ' নিজৰ গাড়ী ন অ' ডাইভিং ডাইভিং আপোনাৰ আপুনি নিজে কৰে নে বেলেগ আছ ৰাখিছে নিজে কৰিছে ন অ' এই কি গাড়ী কি গাড়ী হয় আপোনাৰ এইটো অ' কি গাড়ী হয় স্বীফ্ট ডিজায়াৰ ন অ' ঠিকে আছে বাৰু মই তেতিয়া আপ হ'ব হ'ব মই আপোনাক কাইলৈ হ'ব হ'ব বাকী ৰাস্তা ঘাটবিলাকতো ঠিকেই আছে ন ঠিক আছে ঠিক আছে হ'ব কাইলৈ ক কাইলৈ কল কৰিম দিয়ক হ'ব দিয়ক